ম'বাইল ফোনটো বেয়া পোৱাৰ কাৰণ হ'ল মই অনলাইনত মানে ম'বাইল এটা অৰ্ডাৰ দিছিলোঁ ৰিয়েলমি চি ইলেভেন তাত সকলোবিলাক কেমেৰা কোৱালিটি বেটেৰী পাৱা পাৱাৰ সকলোবিলাক ভাল দেখুৱাইছিলে একমাহমান চলোৱা পাছত মানে বেটেৰীটোও ডেমেজ হ'ল ফটো কোৱালিটিও ডেমেজ হ'ল সেইবাবে মই ইমান ভাল পোৱা নাই মানে